ডি টেনৰ ফেচিয়েল কিট এটা মই আজি তিনি মাহৰ আগতে ইউজ কৰিছিলোঁ তো তেতিয়াৰপৰা মোৰ চালখন বহুত বেছিকৈ বেয়া হ'বলৈ ধৰিলে আপোনালোকে যদি কোনোবাই সেই ফেচিয়েল কিটটো ডি টেনৰ ল'ব বিচাৰে তো ভাবি চিন্তি নিজৰ চালখনৰ লগত মানে সেইটো কমফৰটেবল হয়নে নহয় সেইটো চাইহে আপোনালোকে ইউজ কৰিব নহ'লে মানে স্কীনত বহুত বেছি প্ৰব্লেম হ'ব